সৰুৰ পাই মই বহুত মানে ঘৰুৱা খাদ্য খাই খায় ভাল পাইছিলোঁ যেনে ভেদাইলতা নৰসিংহ তাৰ পিছতে মছন্দৰী তাৰ পিছতে এই পাত ধনীয়া এইবিলাক খাই খাই বহুত ভাল পাইছিলোঁ আৰু মই বনাওঁ ভাল পাওঁ আলু আৰু কলফুল এই তিনবিধ লগ লগাই এখন আঞ্জা বনাওঁ ইমান ধুনীয়া লাগে মোৰ ল'ৰা কিটাও খাই ভাল পায় মোৰ বোৱাৰীহঁতেও খাই ভাল পায় মানে এতিয়াও বনায়ে আছোঁ আই আজিকালি বস্তুবিলাক বনালে সোৱাদ নালাগে আগৰ বস্তুবিলাক বহুত ধুনীয়া সোৱাদ আছিল মানে এনেকে বনালেই সকলোৱে খাই ভাল পাইছিল আজিকালি নাই আজিকালি তাৰ মানে বনালে সোৱাদ নহয় কাৰণ বস্তুবিলাক বহুত ভেজাল খা সাৰ দিয়া বস্তু সেইকাৰণে ভাল নহয় কিন্তু বনাওঁ আৰু মাজে মাজে মই বহুত ভাল পাইছিলোঁ সেইটো আঞ্জা বনাই আৰু মোৰ ডাঙৰ ল'ৰাটো খুব ভাল পাইছিল খাই সি এতিয়াও কয় এই মা তই সেইখন আঞ্জা বনাচোন সেইখন আঞ্জা বনাচোন মা সেইখন আঞ্জা বনালে মোৰ বহুত ভাল পাওঁ ভাতকিটা খাই এতিয়াও বনাওঁ এতিয়া মই বাৰু বেছি ভাত নবনাওঁ যদিও নবনাওঁ মই মাজে মাজে বনাওঁ আঞ্জাবিলাক ধুনীয়াকৈ বনাওঁ বনাই মানে ল'ৰাকিটাক বোৱাৰীটো খাই ভাল পায় ডাঙৰ বোৱাৰীটো কয় মা আপুনি আজি ভাত বনাওকচোন মই আপোনাৰ আঞ্জাখনেই খাই ভাল লাগে সেনেকৈ আজিকালি বনাওঁ দালি বনাওঁ মাছ মাংস কণী পনিৰ কিছুমান বনাওঁ কিন্তু এতিয়া মানে বহুত কিবা কিবি খাদ্য ওলাইছে এই আজিকালি খাদ্যবিলাক তাৰ মানে ভাল নালাগে এই মেগী চাওমিন এই কিবা কিবি এইগিলাখান আহি আহি আছে বনাই এই মই ভাল নাপাওঁ মই নাখাওঁ তো মোৰ ল'ৰাকিটাই খাই মোৰ নাতি দুটা আছে নাতি দুটাই খাই কিন্তু মই নাখাওঁ আৰু বোৱাৰীহঁতেও বোৱাৰীহঁতেও খাই এই আজিকালি তাৰ মানে বহুত মানে বহুত ভেজালিৰ কাৰণে মানে খাদ্য খাদ্যবিলাক নোহোৱা হৈ গৈছে মানে আহি মই সৰুৰ পৰাই মানে একদম মাহঁতৰ ঘৰত মাহঁতৰ ঘৰত থকাৰ পৰা মই ভাত বনাই খুব ভাল পাইছিলোঁ ভাত বনাই ভাল পাওঁ তাৰ মানে কিমান মই ভাত বনালে মানুহক দি থৈ মানে পিছত খালে খুব ভাল লাগে মই ভাত বনাই খুব ভাল পাইছিলোঁ এতিয়াও বনাই থাকোঁ মাজে মাজে এ এতিয়া বনাওঁ এতিয়া মানে কিন্তু বেছিকৈ মোৰ মাজু বোৱাৰীটোৱে মোৰ ভাত বনাই মানে বনালেও ইমান ভাল নালাগে খাই ভাল নালাগে যে বনাব নাজানে আমি জানাকে যি চিষ্টেমত বনাইছিলোঁ আজিকালি ছোৱালীবিলাকে সেই চিষ্টেমত নবনাই আধুনিক চিষ্টেমত বনাই আমি ভাল চিষ্টেমত বনাই আমি ধুনীয়াকৈ ভাজি মানে বনাই যিকোনো বস্তু বনাইছিলোঁ মাছ মাংস কণী পনিৰ শাক পাচলি লাও বেঙেনা গোটেইখিনি বনাইছিলোঁ খালী বোৱাৰীবিলাকে বেছি বনাব নাজানে এখান বা দুখান বনাই খায় লৈ সেনেকৈ খায় থৈ দিয়ে নিজ ইচ্ছামত আমিও আজিকালি এনেকেই খাওঁ আৰু উপায়টো নাই খাবই লাগিব বাচি থাকিব লাগিলে খাবই লাগিব আৰু নাই কিবা কিবি বনাই কিনি

বনাই খাওঁ আৰু এতিয়াও মানে মোৰ খোৱা বোৱাত বহুত অসুবিধাত চলি আছে বহুত অসুবিধাৰ মাজতে আৰু তামাচা ফূৰ্তি কৰি হাঁহি তামাচা কৰি চলি আছোঁ সেনেকৈ খাই লৈ কিবা কিবি কৰি অভাৱৰ মাজতো চলি আছোঁ আৰু খাদ্যবিলাকো মানে ভেজাল হোৱাৰ কাৰণে পেটৰ অসুখ হয় মাজে মাজে গা বেয়া লাগে মন বেয়া লাগে এনে দেহাৰো ভাল নহয় মনো ভাল নহয় এনেকেই চলি আছোঁ আৰু

চলি আছোঁ আৰু এনেকৈ